জীৱনকালত এতিয়া মানে আমাৰ কিছু পৰিৱৰ্তন হৈছেই এতিয়া ধৰি লওক এই আগতে আমি প প'ষ্ট অফিচৰ যোগেদি চিঠি পত্ৰ আদান প্ৰদান কৰিছিলোঁ আৰু পিয়নৰ সহায় লৈ পেলাই আমি মানে চিঠিবোৰ পাওঁ আহ তেনেকেই প'ষ্ট অফিচত প'ষ্ট কৰিছিলোঁ লিখি পেলাই কিন্তু আজি আজিকালি মানে ফোনযোগে কোৱা হ'ল এতিয়া মানে ম'বাইলৰ ফোন ওলালে ফোনৰ দ্বাৰাই আমি এতিয়া বহুত দূৰৰ দূৰৰ ঠাইতো কথা পাতিব পাৰোঁ আৰু বহুত কিবা কিবি কৰিব পাৰোঁ আজিকালি মানে প'ষ্ট অফিচৰ ওচৰত যাবই নালাগে মই ম'বাইলতে মানে ফটো চায়ো মানুহজনক দেখিও মানে কথা পাতিব পাৰোঁ সেইবোৰো বহুত মানে পৰিৱৰ্তন হৈছে আৰু আৰু বিশেষকৈ আগতে আমি চাইছিলোঁ ব্লেক এণ্ড হোৱাইট টিভি ব্লেক এণ্ড হোৱাইট টিভি এতিয়া আৰু দেখিছোঁ ৱাল ৱালত লগোৱা টিভি ডাঙৰ ডাঙৰ টিভি কালাৰিং টিভি সেইবোৰ পৰিৱৰ্তন হৈছে আৰু আৰু বিশেষকৈ আগতে মাষ্টৰবোৰে পঢ়াইছিল এই স্কুলৰ স্কুলৰ ভিতৰতে পঢ়াইছিল কিন্তু আজিকালি আকৌ ম'বাইলৰ যোগেদিও অনলাইনতো পঢ়াব পাৰি আজিকালি অনলাইনৰ যোগেদিও ক্লাচ কৰিব পাৰি পৰীক্ষা দিব পাৰি এইবোৰেই মানে বহুত পৰিৱৰ্তন হৈছে আজিকালি এইটো প্ৰযুক্তি প্ৰযুক্তি পৰিৱৰ্তনৰ বহুত মানে পৰিৱৰ্তন হৈছে সেই কাৰণে আৰু আগতে আগতে আমি চাইকেল লৈ আগতে চাইকেল নাছিলেই যিহেতু খোজকাঢ়িয়েই অহা যোৱা কৰিছিল সচৰাচৰ আৰু এতিয়াতো চাইকেলতো বাদেই এতিয়াতো মটৰচাইকেল বা স্কুটি গাড়ীৰ সহায়তহে ল'ৰা ছোৱালী স্কুল যায় বহুত মানে পৰিৱৰ্তন হ'ল